মোৰ প্ৰিয় মাছ কাৱৈ মাছ আৰু কুচিয়া আৰু লগতে মোৱা মাছ মোৱা মাছ পাতত দি খাই মই ভাল পাওঁ আৰু সাধাৰণতে মানুহে কাৱৈ গৰৈ শিঙি মাগুৰ কুচিয়া আদি এই ধৰণৰ যিবোৰ বিলত পোৱা যায় বা পুখুৰীত পোৱা যায় এইবোৰ মাছ খাবলে মানুহে বিচাৰে কাৰণ এইবোৰৰ পৰা মানুহে শক্তি পায় আৰু বিশেষকৈ কুচিয়া কুচিয়া খালে তেজ মানুহৰ তেজৰ উৎপন্ন হয় তেজ বাঢ়ে গতিকে মানুহে কুচিয়াটো খাব বিচাৰে বা এজন ৰোগীক এইবোৰ মাছে খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে গতিকে এই এই এই এইবোৰ মাছে মানুহে খাব বিচাৰে চালানীয়া মাছতকে মই ভাৱোঁ এই এই এইবোৰ মাছে আমাৰ কাৰণে উপকাৰী